অঁ এই এনেই আছোঁ তই কি কৰিছ অঁ হেৰি শুনিছনাই আজিকালি চৰকাৰে এই আত্মসহায়ক গোটবোৰক বহুত সুবিধা দিছে নহয় অঁ আমিও বোলো সেই গোট এটা খোলো কেইজনীমানে লগ লাগি এই অঁ অঁ তয়ো সেইখিনিতে চা দুজনীমান বিচাৰি এই আকৌ দহজনী নে বাৰজনী লাগিব নহয়

অঁ এই মই এতিয়ালৈকে সেই বিচৰা নাই কথাটো শুনিছোঁ তোক বোলো ফোনটো কৰি সুধি লওঁ সোমাওঁ নে নোসোমাওঁ এই আমি কিজনী আ সভাপতি সম্পাদিকা হ'ম আ হেৰি বাকী কিজনী বিচাৰিম আ তাৰ বোলো হেৰি কৰিম গোট এটা খোলো

হেৰি কৰিবি আৰু হেৰি মানুহকেইজনীকে আৰু হেৰি পাৰিলে কৈ দিবি হেৰি পইচাও বুলি আৰু দুটকা দুটকা বহী চহীত প্ৰচিডিং বহি এইবোৰ লাগিব নহয় সেইকাৰণে হেৰি সেইবোৰ কাৰণে দুটকামান দুটকামান প্ৰথমতে লাগিব বুলি কেইটকামান কেইটকামান আকৌ ষ্টাম্প বনাব লাগিব নহয় তেনেকে সিহঁতক আৰু কৈ দিবি জনাই দিবি সেইবোৰ পইচা পাতি আকৌ সৰহকে বুলি কলে কিছুমনে আকৌ সোমাবলৈও মন নকৰে নহয়

তেতিয়া আকৌ হেৰি আকৌ আমি বেলেগ মানুহ বিচাৰিব লাগিব নহয়

ডাঙৰকৈ বা ধান খেতি হ'লেও বিলাহী খেতি হ'লেও অঁ এনেকৈ দহ বিঘা বাৰ বিঘা বিলাহী খেতি এনেকৈ এজনী গাই পতি এবিঘাকৈ পৰিব আৰু সেনেকে আৰু কৰিম আৰু ত' হেৰি কৰ মানুহকিজনী বিচাৰ ভালকৈ ভাল ভাল মানুহ লবি আকৌ দে উল্টা পুল্টা কৰা মানুহ নল'বি উল্টা পুল্টা কৰা মানুহ ল'লে মানে আকৌ মাজতে দিগদাৰ কৰি দিয়ে নহয় সেই পইচা পাতি নিদিয়ে আকৌ পইচা লৈ পিনি যায়গৈ ওলাই দিয়ে তাৰমানে অঁ তেনেকুৱা মানুহবোৰ নল'বি আ ভাল ভাল লবি আ হ'ব দে যাওঁ